মই ডাঙৰ মাছ ধৰিম বুলি কেতিয়াও আশা কৰা নাছিলোঁ যেতিয়া আমাৰ দুহেজাৰ চাৰিত বানপানী এটা হৈছিল মই বাটেৰে যায় আছিলোঁ যায় থাকোতে এটা ডাঙৰ প্ৰকাণ্ড মাছে মোৰ ভৰিত খুন্দা মাৰিলে খুন্দা মৰাৰ পিছত মই কি কৰোঁ এতিয়া মই ওচৰত কোনো লোক নাছিল তাৰপিছত কিবা কৰি যায় যায় মই লাখুটি এডাল দি কোব মাৰিলোঁ মাৰি কিনি মই মাছটো ধৰিলোঁ ধৰাৰ পিছত সেই মাছটো প্ৰায় চাৰে আঠ কিলো ওজনৰ বৰালি এটা আহি গ'ল আহি যোৱাৰ পিছত মই হেৰি কৰিলোঁ ঘৰলৈ লৈ আহিলোঁ আহি চেকেণ্ড দিনা মই আৰু গ'লো তাত যায় এখন আঁচৰা লৈ গৈছিলোঁ লৈ যায় তাতে মই পোন্ধৰ কেজি মাছ পালোঁ চিলভাৰ ৰৌ ভকুৱা গোটেই পালোঁ পোৱাৰ পিছত সেই মাছ মই ধৰিলোঁ ধৰি এদিন মই হেৰি কৰিলোঁ আমাৰ ওচৰতে এটা জান আছে জানটোত মই হেৰি কৰিলোঁ সেই জানটো মই ডাকিলো ডাকি মই তাতে বান্ধি বান্ধিলো একমাহৰ কাৰণে বান্ধি বান্ধিলো বান্ধি তাত মই পয়ত্ৰিশ হাজাৰ মান টকাৰ মাছ বিক্ৰী কৰি মই ঘৰ তাৰপিছত সেই কৰিলোঁ তাৰপিছত মই আমাৰ ওচৰতে বিল এখন আছে বিলখনত মেটেকা গুচাই মই আঁচৰা এখন পাতিলো পাতাৰ পিছত তাত মই এটা প্ৰকাণ্ড চিতল এটা পালোঁ পাই মই তাত সেই চিতলটো কাম কৰিলোঁ তাৰপিছত মই হেৰি কৰিলোঁ অ' তাত মাছটো আনি থৈ মই এদিন দুহেজাৰ পোন্ধৰত আৰু এটা বানপানী হ'ল হোৱাৰ পিছত তাত মই আমাৰ ঘৰ চৰ চব ডুব গৈছে তাৰপিছত মই ঘৰতে এখন লাঙি পাতিলো লাঙি পাতাৰ পিছত তাত মাছ প্ৰায় মাছ লাগিল আৰু আঢ়ৈ কিলোমান সেই মাছো ধৰিলোঁ ধৰি আনি আমি বৰশী বোৱাটো হেৰি কৰিলোঁ মই ওচৰতে এখন পাহাৰ আছিল পাহাৰখনৰ তাতে মই ত' জামলা টোপ আনি মই বৰশী বালো বৰশী বাই কাৱৈ গৰৈ চব উঠাই কিনে আনিলোঁ ভাল হ'ল আমাৰ সেই মাছ মাৰি পেলাই সেয়েই আৰু